মোবাইল মোবাইলৰ বাবে বহুখিনি অভিজ্ঞতা হৈছে মোৰ জীৱনত ভালৰ লগতে বহুখিনি বেয়া হৈছে বেয়া এনকুৱা ধৰণৰ হৈছে যে আগতে যিধৰণে বাহিৰা কিতাপ বিভিন্ন আলোচনী বা পঢ়া নিজৰ পঢ়াৰ লগত জড়িত বহুতো কিতাপ পঢ়িছিলো সেয়া যেন আজি নাই সেয়া নোহোৱা হৈ গৈছে মোবাইল মোবাইলটো কাৰণে ঘৰৰ পৰিয়ালৰো পৰাও বহু দূৰ আঁতৰি যোৱা যেন অনুভৱ হয় মোৰ কেতিয়াবা মোবাইলৰ বাবে দৈনিক জীৱনত কৰিবলগীয়া কামো বহু পৰিমাণ থাকি গৈছে মোবাইল মোবাইলটোৱে যেন আমাক প্ৰতিজন ব্যক্তিক এক যন্ত্ৰৰূপে প যন্ত্ৰ কৰি তুলিছে মানুহক যন্ত্ৰ কৰি তুলিছে মোবাইল নহ'লে যেন থাকিবই নোৱাৰে মানুহ বৰ্তমান মোবাইলৰ বাবে কিতাপ কিতাপবোৰ নাইকিয়া হোৱাৰ নিচিনা হৈ পৰিছে কিতাপবোৰ যেন আজি সেই বিভিন্ন গুদামত বা টেবুলত তেনেকৈয়ে থাকে হাতত কেৱল মোবাইল মোবাইল সৰুৰ পৰা ডাঙৰলৈকে সকলোৰে হাতত কেৱল মোবাইলহে মোবাইল কাৰো হাতত আজিকালি বাতৰি কাকত কিতাপ একো দেখিবলৈ পোৱা নাযায় অকল মোবাইল মোবাইলৰ বাবে সৰু সৰু ল'ৰা ছোৱালীবোৰেও বহু পৰিমাণে কিছু দিশত আগবাঢ়িছে যদিও বহু পৰিমাণে পিছ পৰি ৰৈছে আগবঢ়াতকৈ বেছিকৈ পিছ পৰিহে ৰৈছে